জন্তুবোৰ আমি মানে ওচৰত ভাল সঁচ পালে মানে গাঁৱতো এইবোৰ বিচাৰি পায় আমি বাহিৰৰ চেণ্টাৰৰ পৰা অনা নাই ধৰক কেতিয়াবা বোলে ভাল চেউৰী এজনী আনিছে বেপাৰীয়ে তেনেকৈও লোৱা হয় সেইবোৰ পুহি মেলি আমি গাই গৰু ৰাখি গাখীৰ প্ৰতি বছৰে পোৱালি দিয়ে গাখীৰ বিক্ৰী কৰিও পাওঁ আৰু হাল বোৱা গৰুৱে হাল বায় এৰ আৰু এই সিমান আৰু আমি পৰিয়াল পুহিব পৰাকে সীমিত হিচাপত উৎপাদন হৈ থাকে তাৰে আমাৰ চলিবলৈ হয়গৈ আৰু জীৱ জন্তুৰ ভিতৰত আৰু গৰু আৰু ছাগলীয়ে আছে আমাৰ হাঁহ কুকুৰা আছে বাৰু হাঁহ কুকুৰা এই পোৱালি দিয়া চেণ্টাৰ আছে তাৰপৰাও কিনি আনো কেতিয়াবা বিক্ৰী কৰি সেইভাগে চলিব পৰাকে কিমান হৈছে বুলি এতিয়া আমি ক'ব নোৱাৰো আমি গৰীব মানুহ যেন তেনে চলিব পৰাকৈ হয়গৈ আৰু পৰিয়ালটোৰ সোপা মৰেগে সেইভাগেই পুহি আছোঁ আৰু তাতকে উৎপাদনটো বেছিকৈ আমি গোটাই ৰাখিব কিমান হৈছে বুলি ক'লে মানে আমি ক'ব নোৱাৰিম কাৰণ আহি থাকে গৈ থাকে যে খৰচটো